অ' হেল্ল' ক'চোন অ' বায়'ডাইভাৰ্চিটি পাৰ্ক নতুনকৈ খুলিছে অ' কোনদিনা যাবি ক'চোন মইতো আজিও ফ্ৰী আছোঁ ছানডে' অ' ঠিক আছে মোৰ যদি বিশেষ একো তেনেকুৱা প্ৰগ্ৰেম নাই এতিয়ালৈ আমি যাব পাৰোঁ অ' এই মোৰ ফ্ৰকে পিন্ধি যাম আৰু আমি কি এই সেইদিনা যে লৈছিলো দেখাইছিলোঁ যে তোক এই যে মিনট্ৰা পৰা লৈছিলোঁ ছেলত অ' অ' অ' ফটো যে দেখাইছিলোঁ ভাল লাগিব ন মোক অ' এই পাবিতো সেইটোৱে সেইটোৱে দি দে এক সপ্তাহৰ ভিতৰত আহি যাব ত অ' হ'ব হ'ব কথা নাই অ' হ'ব দুইজনীয়ে বেলেগ পিছত টুইনিং কৰিম টাইমত অ' অ' অ' ঠিক আছে অ' শুন না এই বাকো ল বাকো লগত লৈ যাম নেকি বিদিশা বা যে এই বাজনীতো বহুত ভাল মোৰ লগততো বহুত ভালকৈ কথা পাতে ইছ এনেকৈ নাপাই দেই এই নকওঁ নকওঁ ৰ কিন্তু বাজনী যে বহুত ভাল হয় দে বহুত শান্ত হয় অ' ঠিক আছে নেক্সট অ' হ'ব দে আমি দুটাই যাম আৰু বাক আমি পিছত লৈ যাম ক'ৰবাত নাই নাই নাই কিয় ক'ম অ'

অ' অ' শুনিছোঁ অ' অ' শুনিছোঁ এই নেটৱৰ্কৰ নেট নেটৱৰ্কটো বেয়া হৈছে অলপমান অ' দে দে বাই হা মোৰ এটা কাম ওলাল বাই বাই অ'